ভিডিঅ' গেমতকৈ খেলপথাৰত গৈ সমনীয়াৰ লগত খেলা খেলিলে শৰীৰ আৰু মন দুয়োটা ভাল হৈ থাকে বুলি মই ভাবোঁ কাৰণ ভিডিঅ' গেম খেলিলে আপোনাৰ চকুৰ দৃষ্টিভংগী কমে আৰু তাৰ ফলত আপোনাৰ চকুৱে কমকৈ দেখিবলৈ লয় আৰু আপোনাৰ এটা নিচাৰ সেৱন কৰা নিচিনা হৈ যায় কাৰণ সেইটো গেম নেখেলিলেই নহ'ব তেনেকুৱা ধৰণৰ হৈছে কিন্তু আমি যদি খেলপথাৰত গৈ সমনীয়াৰ লগত খেলা ধূলা খেলোঁ তেতিয়া আপোনাৰ দৌৰা ধূলাও কৰা হয় দৌৰা দৌৰাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে আৰু আপুনি লগৰ লগত কথা পাতিলে দুই এটা আজি স্কুলত কি হ'ল বা তেনেধৰণৰ নানান কথা পাতিলে অলপ মনটো ভাল লাগিলে খেলিলে দৌৰিলে ইটোৱে সিটোৰ কথা কৈ হাঁহিলে স্কুলত ঘটা ঘটনা কৈ হাঁহিলে খেলিলে দৌৰিলে স্বাস্থ্যও ভালে থাকিলে আপোনাৰ শৰীৰো ঠিকে থাকিলে একো বেমাৰ আজাৰো নহয় চকুও ঠিক থাকিলে কিন্তু ভিডিঅ' গেম খেলিলে আপোনাৰ চকু বেয়া হ'ল মনটো ভাল নালাগিলে নাথাকিব তেনেদৰে আপুনি খেলপথাৰত গৈ সমনীয়াৰ লগত খেলাটোৱেই মই ভাল বুলি ভাবোঁ কাৰণ তেতিয়া সঁচাকৈ শৰীৰ আৰু মন দুয়োটাই ভাল হৈ থাকে কাৰণ সদায় সমনীয়াৰ লগত খেলা ধূলা কৰি ইটোৱে সিটোৰ লগত কথা পাতিব পাৰে হাঁহি ফূৰ্তিৰে খেলিব পাৰে দৌৰা মেলা কৰিব পাৰে ইফালৰ পৰা সিফালে সেইদৰেই মনটোও ভাল লাগিলে আৰু আপোনাৰ শৰীৰো ভালে থাকিলে কিন্তু তাৰ বিপৰীতে ভিডিঅ' গেমত সেই বস্তুটো পোৱা নাযায় কাৰণ তেওঁ ৰুমতে আৱদ্ধ হৈ খেলি থাকিব আৰু আপোনাৰ সোনকালে তেওঁৰ চকুৰ দৃষ্টিভংগী কমিব আৰু শৰীৰ দুৰ্বল হৈ পৰিব